হয় মই মোৰ বাৰ জন্মদিনৰ দিনা তেখেতক হাতেৰে বনোৱা কাৰ্ড উপহাৰ দি পাইছোঁ হাতেৰে বনোৱা বস্তুবোৰ অতিকৈ আবেগিক হয় কাৰণ নিজ হাতেৰে বনোৱা উপহাৰবোৰ বনোৱাৰ সময়ত আমি যোনজন মানুহক সেই উপহাৰটো দিব বিচাৰোঁ সেই মানুহজনৰ প্ৰতি যিমান ভাল ভাব আছে আৰু আবেগ আছে সেইবোৰ সেই উপহাৰটোৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ আৰু সেইবাবে যেতিয়া সেই মানুহজনে উপহাৰটো লাভ কৰাৰ পাছত উপহাৰটো পঢ়ি চাই গম পায় যে উপহাৰ দিয়া মানুহজনে তেখেতক কিমান ভালপায় আৰু তেখেত সেই মানুহজনৰ কাৰণে কিমান আৱশ্যক সেই কথা গম পাই অতিকৈ আবেগিক হৈ পৰে সেইবাবে হাতেৰে বনোৱা বস্তুবোৰ অতিকৈ আবেগিক আৰু বহুত বেছি মূল্য থকা বস্তু হয়